বিদ্যালয়ত খেলা ধূলা এক বিষয় হিচাপে থকাটো সমৰ্থন কৰোঁ হয় বিদ্যালয়ত খেলা ধূলা এক বিষয় হিচাপে সকলোৱে সেইটো সমৰ্থন কৰিব লাগে যদি কৰে যদি কৰোঁ বিদ্যালয় খেলা ধূলা থকাৰো অত্যন্ত প্ৰয়োজনীয় খেলা ধূলা শিশুৰ শিশু কিশোৰসকলৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত উন্নতি কৰে মানসিকভাৱে আৰু শাৰীৰিকভাৱে সুস্থ কৰি ৰাখে বিদ্যালয়সমূহত প্ৰত্যেকখন বিদ্যালয়তে খেলা ধূলা থকাটো অত্যন্ত প্ৰয়োজনীয় আজিকালি ল'ৰা ছোৱালীবোৰে তেনেকে বাহিৰত ইমান খেলা ধূলা কৰিবলৈ সময়ো নাপায় পঢ়া শুনাৰ বাবে সকলো ব্যস্ত হৈ পৰিছে যাৰ কাৰণে বাহিৰত আজিকালি ইমান খেলা ধূলা কৰিব নোৱাৰে সেইবাবে আজিকালি বিদ্যালয়ত থকাটো প্ৰয়োজনীয় বিদ্যালয়ত খেলা ধূলা এটা বিষয় হিচাপে থাকিব লাগে বুলি ভাবোঁ যাতে ল'ৰা ছোৱালীসমূহ ল'ৰা ছোৱালীসমূহ শাৰীৰিকভাৱে আৰু মানসিকভাৱে সুস্থ হৈ থাকে খেলা ধূলা কৰিলে শাৰীৰিকভাৱে সুস্থ হৈ থাকিব পাৰে থাকিব পৰা যায় আৰু মানসিকভাৱেও সুস্থ সবল হৈ থকা থাকিব পৰা যায় সকলো বিদ্যালয়তে প্ৰত্যেকখন এল পি স্কুলৰ পৰা হাইস্কুল কলেজ সকলোতে খেলৰ এটা প্ৰাধান্য দিয়াৰ প্ৰয়োজন বিদ্যালয় খেলসমূহত ল'ৰা ছোৱালীবিলাকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সৰু সৰু প্ৰতিযোগিতামূলক প্ৰতিযোগিতাবিলাকত অংশগ্ৰহণ কৰি উন্নতি হ'লে মনত সন্তুষ্টি পায় উৎসাহ পায় তেতিয়া সৰু সৰু প্ৰতিযোগিতামূলক খেলবোৰৰ পৰা উৎসাহ পায় তেওঁলোকে আগবাঢ়ি যাবলৈ সক্ষম হয় অকমান বিদ্যালয় খেলসমূহৰ পৰা আৰম্ভ কৰি আঞ্চলিক পৰ্যায়ৰ তাৰ ষ্টেট লেভেলৰ তেনেকে অলপ ওলাই আহিবলৈ সক্ষম হয় বিদ্যালয় খেলসমূহে সৰু সৰু ল'ৰা ছোৱালীবোৰক এক প্ৰকাৰৰ শক্তি প্ৰদান কৰে খেল ধেমালি নকৰিলে মানুহৰ সাৰ শৰীৰটো যথৰ হৈ যোৱা নিচিনাই হয় আগতে সৰু সৰু ল'ৰা ছোৱালীবিলাকে খেল ধেমালি কৰি ভাল পাইছিল আজিকালি সেইটো বাহিৰত খেল ধেমালিটো বন্ধ হৈ গৈছে গতিকে বিদ্যালয়ত এনেধৰণৰ খেল ধেমালি থকাটো অত্যন্ত প্ৰয়োজনীয় সৰু ল'ৰা ছোৱালীবিলাকৰ কাৰণেও ডাঙৰবিলাকৰ কাৰণেও চবেই এই যাতে খেলসমূহ খেলিবলৈ পায় উপভোগ হৰা জিকা সেইটোতো পিছৰ কথা প্ৰথমে খেলসমূহ উপভোগ কৰিব জানিব লাগে খেলসমূহ খেলি ভাল পায় আমিও খেলসমূহ খেলি ভাল পাওঁ স্কুলত সকলো ধৰণৰ খেল আছিল আমাৰ সকলো ধৰণৰ খেলতে অংশগ্ৰহণ কৰিছিলোঁ ভাল লাগিছিল এতিয়াও আছে এইবিলাক থকাটো ভাল তেতিয়া কিতাপৰ পৰা কিতাপ পঢ়াতো প্ৰয়োজনীয় স্কুলত বিদ্যালয়ত সেইবোৰতো কিতাপৰ তো থাকেই তাৰ উপৰিও যদি খেলটোও থাকে খেলা ধূলা এইবিলাক যদি থাকে তেন্তে ভাল হয় ল'ৰা ছোৱালীসকলৰ কাৰণে মনটোও শান্ত হয় সকলো খেলৰ বিদ্যালয়ত থকাটো প্ৰয়োজন সকলো নহ'লেও প্ৰায়ভাগ কেইটামান হ'লেও থাকিব লাগে খেল যেনেকে দৌৰটো খো খো কাবাডী ক্ৰিকেট এইবিলাক অলপ অলপ উন্নয়ন কৰিব লাগে বিদ্যালয়বিলাক যথেষ্ট পৰিমাণত খেলটো নাথাকে কিন্তু অলপ উন্নতি কৰিব লাগে খেলৰ

খেলা ধূলাই কিশোৰ কিশোৰীসকলক শাৰীৰিকভাৱেটো উন্নতি কৰে আৰু মানসিকভাৱেও সবল সুস্থ সৱল কৰি তোলে যাৰবাবে খেলটো বিদ্যালয়সমূহত খেলা ধূলা এক বিষয় হিচাপে থকাটো অত্যন্ত প্ৰয়োজনীয় প্ৰয়োজন হৈ পৰে